ভাৰতত চাকৰিৰ বজাৰখন আগতকৈ বৰ্তমান সময়ত বহুতো উন্নত হোৱা দেখা গৈছে আগতে ঘোচ দি চাকৰি লোৱা যি খেলি মেলিখিনি আমি শুনিবলৈ বা দেখিবলৈ পাইছিলোঁ বৰ্তমান সময়ত এই খেলি মেলিখিনি নাইকিয়া হৈছে কিন্তু আজিকালি প্ৰত্যাহ্বানো বাঢ়িছে কাৰণ আজিকালি প্ৰায় প্ৰায়বোৰ লোক এডুকেটেড হয় যাৰ বাবে চাকৰিৰ ক্ষেত্ৰখনত কম্পিটিশ্যন বহু পৰিমাণে বাঢ়ি গৈছে আৰু সুযোগ এই এয়া হৈছে যে আজিকালি সকলোৱে চাকৰি এটা পোৱাৰ আশা কৰিব পাৰে কিন্তু হ'লেও নিবনুৱাৰ সংখ্যা আগতকৈ কমিছে যদিও একেবাৰে শেষ হৈ যোৱা নাই কিয়নো সকলো মানুহে চাকৰিৰ সুবিধাটো ল'ব নোৱাৰা এটা প্ৰধান কাৰণ হৈছে ৰিজাৰ্ভেশ্যন কাষ্ট ৰিজাৰ্ভেশ্যন এছ চি এছ টি আৰু অ' বি চিসকলৰ কাৰণে থকা ৰিজাৰ্ভেশ্যনৰ বাবে জেনেৰেলৰ কাষ্টৰ মানুহখিনি বহুতো অসুবিধা সন্মুখীন হোৱা আমি দেখিবলৈ পাইছোঁ